যদি মোৰ সময় আৰু উপাদান কম থাকে তেতিয়া প্ৰায়ে মই খিচিৰিয়ে বনাই দিওঁ খিচিৰিৰ কাৰণে যিহেতু বেছি বস্তুৰ প্ৰয়োজন নাই দাইল আৰু ভাত চাউলটোতো ঘৰত থাকেই আৰু লগতে পাচলি যদি বতৰৰ পাচলি যি থাকে তাকেই মই লগত দি দিওঁ আৰু খিচিৰি বনাবলৈ মই দাইলটো অলপ বেছিকৈ লওঁ আৰু চাউলটো অলপ কমকৈ লওঁ আৰু লগতে মই চবজি অলপ কাটি লওঁ চবজি হিচাপে মই ধৰক আলু

উলকবি তেনেদৰে বা লাও থাকিলে লাও দিওঁ সেইখিনি গোটেইখিনি একেলগতে কাটি লওঁ প্ৰথমে তাৰপিছত দাইল আৰু চাউলটো লগতে ধুই লওঁ প্ৰথমে মই তেল অলপ দি তাতে জিৰা অলপ দি দিওঁ জিৰাৰ পিছত মই সাধাৰণতে পিয়াজ নহৰু নিদিওঁয়ে খিচিৰিত জিৰাটো দিয়াৰ পিছত চবজিখিনি প্ৰথমে ভাজি লওঁ তাৰ পিছত দাইল আৰু চাউলৰ যিটো মিশ্ৰণ থাকে সেইটো লগতে ভাজি দিওঁ ভাজি তাত পানী অলপ হালধি নিমখ দি ভাজি লৈ পানী দি মেলি সেইটো কুকাৰৰ ঢাকনখন বন্ধ কৰি যেতিয়া চিটি মাৰে নমাই দিওঁ যেতিয়া হৈ যায় তাতে মই অলপমান ঘি দি দিওঁ সেইদৰে মই বনাই দিওঁ আৰু যদি কেতিয়াবা ঘৰত একো বস্তু নাথাকে উপাদান সামান্য থাকে আৰু আলহি এজন আহি গ'ল তেতিয়া মই ভাত দাইল বনাই লগতে আলু থাকিলে আলুৰ পিতিকা বনাই দিওঁ বা বেঙেনা যদি থাকে লগতে আলু আৰু বেঙেনাৰ পিতিকা বনাই দিওঁ তাৰ কাৰণে মই পিঁয়াজ কেঁচা পিঁয়াজ কাটি দিওঁ আৰু বেঙেনাটো পোৰি লওঁ আৰু আলুখিনি বইল কৰি থওঁ তাৰপিছত দুইখিনি লগত মিলাই তাতে পিঁয়াজ ধনিয়া আদা বা বিলাহী পোৰি লওঁ কেতিয়াবা তেনেকৈ কাটি মেলি পিটিকাখিনি বনাও অলপ কেঁচা মিঠাতেল দি দিওঁ তাতে সেইখিনি হোৱাৰ পিছত মই যদি মোৰ কণী থাকে কণীৰ অমলেট কৰি দিওঁ আৰু নহ'লে পাপৰ থাকিলে পাপৰকে বনাই দিওঁ তেনেদৰে মই একদম কম উপাদানত সেইখিনিয়ে খাদ্য মানুহক দিওঁ আৰু যদি ঘৰৰ কেইটা থাকোঁতো খিচিৰিয়ে বনাও সেইটো আটাইতকৈ সহজ আৰু সুবিধাজনক আৰু তাৰ কাৰণে যিহেতু আমাক বস্তুও বেছি নালাগে তেনেদৰেই বনাই দিওঁ আৰু